মই প্ৰীতি উষাৰ বিষয়ে শুনিছোঁ প্ৰীতি উষা এগৰাকী ভাৰতীয় ভাল খেলুৱৈ

ভাৰতীয় ট্ৰেক এণ্ড ফিলডৰ ৰাণী বুলি তেখেতক জনা যায় ঊনৈছশ চৌষষ্ঠি চনৰ সাতাইছ জুনত ভাৰতৰ কেৰেলাত জন্মগ্ৰহণ কৰা উষাই এক বিখ্যাত কেৰিয়াৰ গঢ়ি তুলিছিলে তেওঁ অসংখ্য পদক আৰু প্ৰশংসা লাভ কৰিছে চাৰিটা এছিয়ান গেমছৰ স্বৰ্ণ পদক তেওঁ পাইছে তিনিটা এছিয়ান চেম্পিয়নশ্চিপত স্বৰ্ণপদক লাভ কৰিছে টেগ বিশ্ব চেম্পিয়নশ্চিপত চেম্পিয়নশ্চিপৰ ব্ৰজৰ পদক তেওঁ লাভ কৰিছে অৰ্জুন বঁটাও লাভ কৰিছে মই কি শিকিব বিচাৰিম প্ৰীতি উষাৰ তাইৰ অদম্য নিষ্ঠা আৰু অসংখ্য প্ৰতিকূলতাৰ সন্মুখত স্থিতিস্থাপকতা তাইৰ কলাৰ প্ৰতি আৱেগ প্ৰজন্মৰ প্ৰজন্মৰ যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰাৰ ক্ষমতা সফলতাৰ সন্মুখত কৃপা আৰু নম্ৰতা প্ৰীতি উষাৰ এগৰাকী আইকন আৰু টেন বেজাৰৰ বাধা ভংগ কৰি ভাৰতৰ ভৱিষ্যত প্ৰজন্মৰ মহিলাৰ খেলুৱৈ পথ প্ৰসস্ত কৰিছে তেওঁ উত্তৰাধিকাৰী ট্ৰেকত তেওঁ আকৰ্ষণীয় কৃতিত্বৰ বাহিৰলৈও বিস্তৃত অগণন যুৱতী আৰু মহিলাই নিজৰ সপোনক অনুসৰণ কৰিবলৈ আৰু নিজৰ সীমাৰ বাহিৰলৈ ঠিলি দিবলৈ অনুপ্ৰাণিত কৰে